টিভিত মোৰ আটাইটকৈ প্ৰিয় অনুষ্ঠান বুলি ক'বলৈ গ'লে জি টিভিত সম্প্ৰচাৰিত হোৱা ডি আই ডি অৰ্থাৎ ডান্স ইণ্ডিয়া ডান্স সেইটো ডান্স ইণ্ডিয়া ডান্স ডাঙৰখিনিৰ কাৰণেই হওক বা সৰু ডান্স ইণ্ডিয়া ডান্স লিটিল চেম্প এই দুয়োটাই মোৰ খুব প্ৰিয় এইটো ৰিয়েলিটি শ্ব' যিহেতু নৃত্যৰ লগত জড়িত আৰু মই নৃত্য কৰি ভাল পাওঁ আৰু নৃত্য চায়ো খুব ভাল পাওঁ সকলোৰে ইমান ধুনীয়া ধুনীয়া নৃত্য প্ৰদৰ্শন কৰে ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন প্ৰতিভাৱান ল'ৰা ছোৱালী গৈ পেলাই তাত নিজৰ প্ৰতিভা দেখুৱায় প্ৰদৰ্শন কৰে চাই খুব ভাল লাগে বিভিন্ন ধৰণৰ নৃত্য শৈলী তাত প্ৰদৰ্শন কৰা হয় যিহেতু আমি আশে পাশে খুব সীমিত আমি নৃত্য শৈলী দেখা পাওঁ ধৰক সত্ৰীয়া বিহু মিচিং এইবিলাক আমি অসমত থাকি এইখিনি দেখা পাওঁ কিন্তু ৰিয়েলিটি শ্ব' এটালৈ যেতিয়া যোৱা হয় তেতিয়া বিভিন্ন ধৰণৰ ডান্স ফৰ্ম তাত পাৰফৰ্ম কৰা হয় বৰ্তমান আধুনিক যোবিলাক নৃত্যশৈলী আছে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰি প্ৰপ ব্যৱহাৰ কৰি যেনেদৰে নৃত্য কৰা হয় তো এইবিলাক চাই খুব ভাল লাগে সেইবাবে মই এইটো ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্স চাই খুব ভাল পাওঁ